হয় কওকচোন য়েচ য়েচ হয় কওকচোন আচ্ছা কেনেকুৱা এজন হয় হয় আচ্ছা আচ্ছা আপোনাৰ কেতিয়া আছে ইভেন্টো ডেটটো জনাব অ'কে টেনথ অফ আগষ্ট ন আচ্ছা আচ্ছা ঠিক আছে আপোনাক কেনেকুৱা মানে গোটেই ইভেণ্ট এৰেঞ্জমেণ্টো বিচাৰিছে নে অন্লি ষ্টেজ বা অন্লি ফুড তেনেকুৱা হয় হয় এবোৰ গোটেইখিনি ফেচেলিটি আছে আমাৰ আমাৰ টুটেল ছিক্স টাইপ্চ অব তাৰ ডিটেল্চ আছে তাৰে ভিতৰত ধৰক ফুড আহি যায় আৰু কিছুমানত আপোনাৰ ট্ৰেভেলিঙটো আহি যায় চাপ'ছ সেই আৰ্টিছজনক এয়াৰপৰ্টৰ পৰা আমি নিজ জেগালৈ অনা হোটেল চোটেল বুক কৰা বা খানা চানা সেইবোৰ চব হৈ যায় আৰু গতিকে আপুনি ছটা চাৰ্ভিছৰ পৰা কি কি চিলেক্ট কৰে সেইটো আপোনাৰ ওপৰত ৰিচেণ্টলি যে আই পি এল হৈ গ'ল সেইটো আমাৰ কোম্পানীটোৱে বুকিছিলে ইষ্ট চাইডৰ বেছিভাগ ইভেন্ট আমাৰ তৰফৰ পৰা হয় গতিকে আপুনি চাৰ্ভিছত একো প্ৰব্লেম নাপাই আৰু ফুড চাৰ্ভিছটো মানে আমাৰ নিজৰ নিজাকৈ আমাৰ ফালত পৰা আপুনি ফুড ষ্টল দিয়াব পাৰে ফালৰ পৰা সেইবোৰ ফুড ষ্টল আপোনাৰ বেকৰী টাইপ হ'ব তাত আপোনাৰ ফাষ্ট ফুড টাইপ নাপায় আৰু আপোনালোকে যদি বিচাৰে আমি বেলেগৰ ভেনডৰছো কৰিব পাৰোঁ ধৰক বেলেগকক কন্ট্ৰেক্ট দিম তেওঁলোকে নিজৰ ফালৰ পৰা বেলেগ বেলেগ ফুড চাৰ্ভিছ প্ৰভাইড কৰিব আৰু সেইটোও কৰিব পাৰে সেইটো আপোনালোক ট'টেলি আপোনালোকৰ চাৰ্ছ সেইটো আমাৰ টাৰ্মছ এণ্ড কণ্ডিছ্য়নত পাব হয় কিন্তু সেইটো আমাৰ থ্ৰুৰে যাব লাগিব কাৰণ আমাৰ কোম্পানীৰ তৰফৰ পৰা যাব লাগিব তেওঁলোকৰ ওচৰত ৰিকুৱেষ্টটো

আচ্ছা আচ্ছা লাইক আপুনি গুৱাহাটীৰে হয় নে আচ্ছা আচ্ছা ত' আমাৰ অফিচটো ছিক্স মাইলত আছে অকমাণ এই পে'মেন্ট ৰিলেটেড কথাবোৰ লাইক ফেছ টু ফেছ হ'লে ভাল সেইকাৰণে বুলো অফিচত আহি যাব মনডে টু ফ্ৰাইডে নাইন টু ফাইভ যেতিয়া আহে আমি তাতে ডিস্কাছ কৰি ল'ম ঠিক আছে থেংক ইউ